গ্ৰাম্যঞ্চলৰ যুৱপ্ৰজন্মই উপযোগী জীৱনসংগী বিচাৰি পোৱাত বহুতো সমস্যাৰ সন্মুখীন হোৱা দেখা যায় কিয়নো আজিকালি প্ৰায় মানুহে চহৰত বসতি স্থাপন কৰাতো পচন্দ কৰে বা ভাল পায় তাত চাবলৈ গ'লে বহুতো কাৰণ আহি পৰে কাৰণ চহৰত সকলো সুবিধাই পোৱা দেখা যায় তাত স্কুল কলেজেই হওক বা ৰাস্তা ঘাটেই হওক বহুত ভাল হস্পিতেলৰ সুবিধাও বহুত বেছি ভাল কাৰণ গাঁৱততো সেইবোৰ পোৱা নাযায় আৰু উন্নতমানৰ বস্তু পোৱা যায় চহৰত সেইবাবে গাঁৱৰ যুৱপ্ৰজন্মই বা যুৱকেই হওক বা যুৱতীয়েই হওক জীৱনসংগী বিচাৰি পোৱাত বহুত অসুবিধাৰ সন্মুখীন হয় কাৰণ চহৰৰ ছোৱালীতো গাঁৱলৈ আহিব নিবিচাৰে বা গাঁৱৰ ছোৱালী গাঁৱতে থাকিব নিবিচাৰে সিহঁতি চহৰত থাকিবলৈ ভাল পায় বা চহৰৰ যুৱপ্ৰজন্মক পচন্দ কৰে তেনেকুৱা বহুতো প্ৰব্লেম আহি পৰে জীৱনসংগী বিচৰাত আৰু গাঁৱত যিহেতুকে ৰাস্তা আলি পদূলি বহুত বেয়া থাকে স্কুল কলেজৰ সুবিধা একদম নাথাকে হস্পিতেলৰ সুবিধা নাথাকে সেইটো কাৰণে সিহঁতি চহৰ অঞ্চল পচন্দ চহৰ অঞ্চল পচন্দ কৰে আৰু গাঁৱত থাকিলে যিহেতুকে খেতি খেতি পথাৰলৈ যাব লাগিব ৰ'দ বৰষুণে কাম কৰিব লাগিব সেইবাবে সিহঁতি গাঁও অঞ্চল বেয়া পায় আৰু গাঁও অঞ্চলৰ যুৱক প্ৰজন্মকো সিহঁতি পচন নকৰে আৰু চহৰ অঞ্চলৰ যুৱন যুৱক প্ৰজন্মৰ প্ৰতি আকৰ্ষিত হয় বা জীৱনসংগী হিচাপে চহৰ অঞ্চলৰ যুৱক প্ৰজন্মক বিচাৰে আৰু গাঁৱত থাকিব ইচ্ছা নকৰে এইবোৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা দেখা যায় আৰু এটা চাবলৈ গ'লে গাঁৱত সৰুৰ পৰাই যিহেতু সিহঁতি গাঁৱত থাকে গাঁৱত থাকিও আমনি লাগে সেইটো কাৰণে সিহঁতি চহৰলৈ ওলাই যাবও বিচাৰে আৰু যিহেতুকে চহৰ অঞ্চলত প্ৰায়ে চাকৰি কৰা বা বিজনেছ কৰাসকল থাকে সিহঁতি সেইটো কাৰণে চহৰ অঞ্চলও যুৱ প্ৰজন্মক বেছি ভাল পায় বা বেছি গুৰুত্ব দিয়ে যিহেতুকে সকলোৱে আৰামত থাকিব বিচাৰে বা বেছি কষ্ট কৰিব কৰিব নিবিচাৰে আৰু লগতে যুৱ প্ৰজন্মৰ বা যুৱতীগৰাকীৰ বাপেক মাকেই হওক সিহঁতিও নিজৰ জীয়েকক আৰামত থকাটোয়েই বিচাৰে সেইটো কাৰণে চাকৰি কৰা বা চহৰ অঞ্চললৈ পঠিওৱাটো বিচাৰে সেইটো কাৰণে সিহঁতি চহৰ অঞ্চলক বেছি গুৰুত্ব দিয়া দেখা যায় আৰু তাৰ লগতে গা চহৰ অঞ্চলৰ যুৱতী গাঁও অঞ্চললৈ আহিবলৈ নিবিচাৰে বা যুৱকেও নিব নিবিচাৰে কাৰণ গাঁও অঞ্চলৰ ৰাস্তা বা আলি পদূলি বহুত বেছি বেয়া থাকে গাড়ী মটৰ নুসুমায় খোজ কাঢ়িব লাগে বোকা পানী গচকিব লাগে সেই কাৰণেও বহুত বেছি অসুবিধা হোৱা দেখা যায়